অ অ' ভলুকা অ' ভালে আছনে ভাল ভাল কি কৰি আছ' এই খেতিৰ কথা কি ক'বি আৰু এইখন গোটেই ধান চান এইবাৰ ভাল নহয়

অ পানী ইমান ৰ'দ মাৰিছে পানী চানি নাই সেই বিৰাট ভাল একদম পথাৰত চিৰালি চিৰালি হৈ গৈছে পথাৰত চহা পৰিছে এইবাৰ এইবাৰ চাউলৰ দামো বাঢ়িবগৈ যেনহে পাইছোঁ আৰু ৰাইজৰ এইবাৰ কি নাই

কৰিব লাগিব অ মানুহে যে তিনিমহীয়া খেতি এটা কৰে যে এইবাৰ সেইটো মই ভাবিছোঁ এইটোতো এইটো খেতিটো গ'লেই ইয়াৰ পিছত অ তিনিমহীয়া খেতি এটা কৰিম

ও

অ ক'ব লাগিব আৰু ভালকৈ পৰামৰ্শ ল'ব লাগিব এই কৃষকৰ পইচাটো সোমোৱা নাই কেতিয়া সোমাব জানো তোমাৰ তোমাৰ নতুন মানে অ মই পালোঁ বাৰু আগৰ কিস্তিবিলাক পূৰা হ'ল এতিয়া সোতৰনে ওঠৰ নম্বৰ কিস্তিটো এতিয়া এই পাঁচ তাৰিখে সোমাব বুলি কৈছে আজি তিনি তাৰিখ হ'লেই পাঁচ তাৰিখে সোমাব অ মই আকৌ এতিয়া এই পথাৰৰ পৰা দৰৱ মাৰি আহি পাইছোঁহিহে দৰৱ মাৰি দিছোঁ আৰু এই চহাৰ পৰা আকৌ কিবা গছ পাত অলপ পুৰি দিছোঁ হেৰি টকৌৱে খোৱা গুটি যে স্বাগজ বুলি যে কয় আমাৰ ইয়াত

সেইবিলাকে কৈ দিছোঁ আৰু কাম বন নাইকিয়া নাই এতিয়া খেতি বাতিও এনেকুৱা গতি হ'ল ইমান টকা খৰচ কৰিলোঁ ময়ো বড়ো খেতিটো এইবাৰ কৰিম বুলি ভাৱিছোঁ দুয়োটাই তাকে

অ আকৌ গৰু গৰুহালটোক ইমান কষ্ট দি থাকিব নোৱাৰি

অ মাটিমাহ চাতিমাহ কৰিছা নাই অ মোৰ দুপতীয়া হ'ল বাৰু মাটিমাহ দুপতীয়া হ'ল তাৰপিছত লাইশাক চাইশাক নিবাহি আকৌ মানুহটো নাহা নেমেলা অ মোৰ জলকিয়া চলকিয়া এইবোৰ উঠিছে লাইশাক চাইশাক উঠিছে অমিতা চমিতা কেইটামানো লৈ যাবাহি এ কচু চচু কচু চচু খানিছোঁ মানুহটোৰ সময়ে নাই আৰু ভুলুকা মানুহ শকত মানুহ আহিবলৈ বেয়াই পায়নে আমাৰ ঘৰত নে খেতিতে ব্যস্তনে বেছি ব্যস্ত হৈছে নেকি গৰু কেইটা আছেগৈ এতিয়া ছটা আছে বলদে বলত

অ এই বেংকত ছাৰৰ লগত ভালকৈ আলোচনা হ'ম কেই তাৰিখে যাবা এতিয়া আজিতো তিনি তাৰিখ হ'লেই অ হ'ব দিয়া তেতিয়াহ'লে অ অ